ব্যৱসায় আৰম্ভ কৰিবলৈ গ্ৰাম্য লোকসকলৰ সমস্যা দেখিবলৈ মানে বহুতেই পোৱা যায় এফালৰ পৰা চালে মানে মানে বহুত সন্মুখীন সমস্যাৰ সন্মুখীন হয় গাঁৱৰ গ্ৰাম্য লোকসকল কাৰণ গ্ৰাম্য লোকসকলৰ বহু অসুবিধা হয় ব্যৱসায় কৰিবলৈ যাবলৈ যাতায়তৰ প্ৰয়োজন হয় সেই যাতায়তৰ ভাড়াবিলাক চাব লাগিব যে ভাড়াটো ভাড়াটো দি মেলি যিটো ব্যৱসায় কৰিম বুলি ভাবে সেই ব্যৱসায়টোত মানে তেওঁৰ লাভ হ'বনে নহয় সেই ভাড়াটো হেৰি কমাই মেলি গতিকে তেনেকুৱাও সমস্যা হয় আৰু যদি তেওঁ গ্ৰাম্য লোক এজনে ধৰক দোকান এখনেই খুলিম বুলি ভাবিছে তেওঁ চিন্তা কৰিব লাগিব প্ৰথমতে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব কাৰণ দোকানখন চলিবনে নাই মানুহে মানে কোনটো বস্তু ৰাখিলে বিকি হ'ব বা নহ'ব তেওঁ বহুতো সমস্যাত ভুগিবলগীয়া হয় সেইটো কথা চিন্তা কৰিও গতিকে গ্ৰাম্য লোকসকলে ব্যৱসায় কৰিবলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেই সমস্যাখিনি পাৰ কৰি তেওঁলোকে ব্যৱসায়টো কৰিলেহে গম পোৱা যাব যে এইবিলাক সমস্যাও সন্মুখীন হৈও যে ব্যৱসায়টো ভালকে কৰিব পাৰিবনে নাই আৰু অৰ্থৰ গ্ৰাম্য লোকসকল প্ৰথমতে অৰ্থৰো অলপ অসুবিধা হয় তেওঁলোকে গোটাবৰ বাবে সেয়াই আৰু সেনেকে সমস্যাবিলাক সমাধা কৰিব লাগিব তাৰপিছত গ্ৰাম্য ভাৰতত ব্যৱসায়ক সমৰ্থন কৰিবলৈ সমৰ্থন কৰিবলৈ হ'লে মানে গাঁৱলীয়া যিবিলাক সৰু ব্যৱসায় আৰম্ভ কৰিব ধৰক ব্যৱসায়টো অনেক ধৰণৰ আছে যেনেধৰে ধৰক কিছুমান ব্যৱসায় তেওঁলোকৰ আৰ্থিক ভাল অৱস্থা তেওঁলোকক ইমান সমৰ্থন নকৰিলেও হ'ব তেওঁলোকে ব্যৱসায়টো ভালদৰে লৈ যাব পাৰিব কিন্তু কিছুমান গ্ৰাম্য লোক এনেকুৱা মানে তেওঁলোকৰ অলপ অৰ্থৰ অভাৱ তেওঁলোকে মানে ব্যৱসায় এটা কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয় তেওঁলোকক আমি সমৰ্থন কৰিব লাগিব যে তেওঁ চাব লাগিব যে তেওঁ ভালদৰে চলিবৰ কাৰণে বা ঘৰ এখন চলাবৰ বাবেহে তেওঁ সৰু পৰ্যায়ৰ পৰা ধৰক ঘৰতে শাক পাচলি কৰিছে সেই শাক পাচলি বিক্ৰী কৰিবলে তেওঁ এখন চাইকেলো নাই নিবৰ বাবে তেওঁ ভাড়া দি গাড়ীত যাবলৈও অকমান টকা পইচাৰ অভাৱ গতিকে তেওঁলোকক আমি সমৰ্থন কৰিব লাগিব যে ক'ৰবাৰ পৰা যদি আমি যোনখিনি মানুহ অকমান টনকিয়াল সেই মানুহখিনিয়ে তেওঁলোকক অকমান সহায় কৰি তেওঁক চাইকেল এখনো যদি যোগাৰ কৰি তেওঁ ঘৰ পোহপাল দিবলৈ ওলাইছে ব্যৱসায় এটা শাক পাচলিখিনি কৰি বিক্ৰী কৰিবলৈ ওলাইছে গতিকে তেওঁলোকক আমি যদি অকমান সমৰ্থন কৰিব পাৰোঁ যে সাহস দিব পাৰোঁ যে এইখন চাইকেলে মানে গোটাই যক তেওঁ ব্যৱসায়টো আৰম্ভ কৰক তেওঁ ব্যৱসায়টো ভাল হ'লে পিছত সেই পইচাখিনি কোনো সহায় কৰা মানুহখিনিকো ঘূৰাই দিব পাৰিব এনেদৰে সমৰ্থন কৰিব লাগিব আৰু তেওঁলোকক মই এই বুলিয়ে ভাবোঁ আৰু গ্ৰাম্য লোকসকলৰ বহুতো দিগদাৰ হয় মানে ব্যৱসায় কৰিবলে গতিকে সেই মানুহখিনিক আমি ভালদৰে সমৰ্থন কৰিলে তেওঁলোকে ভাল ব্যৱসায়ত আগবাঢ়ি যাব বুলি ভাবোঁ